ৰন্ধা কামটো হ'বি হিচাপে লোৱাৰ ক্ষেত্ৰত আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সঁহাৰি যথেষ্ট আছে কিন্তু মই বনাই ভালপাওঁ আৰু তেওঁলোকে খাই ভালপায় মই মানে মই ইউটিউব হওক টিভিত হওক যিকোনো মই কোনোবাই বনালে হওক যিকোনো অনুষ্ঠানত হওক যিকোনো বস্তু যদি সোৱাদ পাওঁ মই খাই ভাল লাগে আৰু সেই যিটো খাওঁ সেইটোত যদি নতুনত্বও কিবা পাওঁ দেখিবলৈ পাওঁ বা খায়ো ষ্টেটি পাওঁ তেনেকুৱা বস্তুবিলাক কেনেকৈ বনাইছে কি কি তাত দিছে ৰেচিপিটো জানিবৰ কাৰণে চেষ্টা কৰোঁ আৰু আহি পালে ঘৰত ঠিক তেনেদৰে বনাবৰ বাবে যত্ন কৰোঁ আৰু এইদৰে মই বনাই যাওঁ আৰু ঘৰৰ মানুহখিনিয়ে আমাৰ সদস্যখিনিয়ে খাই ভালপায় তেওঁলোকে জুতি লৈ থাকে বেলেগ ভূমিকা বুলি আৰু একো নাই আৰু এইখিনিয়ে আৰু